অঁ বাইদেউ ক'ত আছে অঁ এই কামাখ্যা মন্দিৰত যাব লাগিছিলে যাব নেকি অঁ এতিয়া কি কৰিব বাছত যাবনে ট্ৰেইনত যাব ট্ৰেইনত গ'লে শুই শুই যাব পাৰিম ন' দৰকাৰ হ'লে বাইদেউ এদিন আগতে যাম দিয়ক অঁ থাকি হয় হয় হয় ঠিক আছে হ'ব বাইদেউ